হে হেল্ল' অঁ মই হেৰি ৰঞ্জু শইকীয়া কোঁচে কৈছিলোঁ আপুনি বাৰু ৰঞ্জুমণি শইকীয়া কোঁচ হয় নহয় অঁ মই মানে বিশেষ এটা কাৰণত ফোন কৰিলোঁ আপুনি বৰপেটাৰ নহয় জানো অঁ মই মানে হেৰি আকৌ এই আপোনালোকৰ তাত যে বৰপেটাত মই শুনিছোঁ মানে বহুত ডাঙৰকৈ দৌল উৎসৱ হয় মানে তাৰপৰা আমি মানে তালৈ এপাক যাম বুলি ভাবিছোঁ অঁ হেৰি নহয় কথাটো হ'ল মানে আপ তাত কেইদিনীয়ামানকৈ পাতে বাৰু হয় হয় হয় অঁ হেৰি এতিয়া মানে কি হ'ল মই আকৌ এতিয়া ধৰক ধেমাজিৰ পৰা যাম আৰু মই মানে ভাবিছোঁ মোৰ লগতে আৰু যাব কেইজনমান তাৰপৰা মানে তাত এতিয়া চিনি নাপাওঁ নহয় জেগাবিলাক আপুনি মোক তালৈ যাওঁ যোৱাত মানে অকণমান সহায় কৰিব লাগিব অঁ মানে এতিয়া কথাটো এনেকুৱা হৈছে মই গৈ পেলাই কোনডোখৰত নামিম তাৰপৰা আপুনি মানে মই কৈছোঁৱে নহয় মোৰ লগতে আৰু চাৰিজনমান যাব তাৰপৰা বিশেষকৈ এতিয়া তাত মানে কি হ'ল আপোনাৰ থকা মেলা খোৱাটো কৰিবলৈ আপুনি মোক যিমান পাৰে সহায় কৰিব লাগিব মানে হয় হয় হেৰি আকৌ আমি মই মোৰ সৈতে আৰু চাৰিজন যাব পাঁচজন হ'ম

তেতিয়া আপুনি নহয় মানে হেৰি আৰু তেতিয়া নাথাকিলোঁ আপোনাৰ ঘৰত যদি হয় বাৰু বিশেষ সৰহকৈ মানুহ গ'লে অকণমান অসুবিধা হয় থকা খোৱা শুবলৈও অসুবিধা হয় মই মানিছোঁ বাৰু হেৰি নহয় বেলেগতে থাকিম কিন্তু মই যিকেইদিন তাত মানে ঘূৰিম আপুনি মোক অকণমান সময় দিব পাৰিবনে হয় হয় মানে মোক তাত থকাকেইদিন আপুনি লাগি ভাগি মোৰ কিছুমান ৰিচাৰ্ছ মানে হেৰি পৰ্যবেক্ষণ কৰিম বুলি ভাবিছোঁ কিছুমান হেৰিয়ৰ ওপৰত তেতিয়া আপুনি আমাক অলপ সহায় কৰিব লাগিব অঁ মই আপোনাৰ নামটো মানে ল'লোঁ নাম্বাৰটোও ল'লোঁ লৈ পেলাই মই ভাবিলোঁ আপোনালৈকে ফোন এটা কৰি চাওঁ কিন্তু অঁ মই থ'ম থ'ম থ'ম খালি আপুনি সেই দৌল উৎসৱৰ বিষয়ে কেনেকৈ কি কৰিব লাগিব সেইটো জনাই থাকিব মই কোনপিনেদি গৈ কোনডোখৰত নামিব লাগিব বা অঁ কেনেকুৱা মানে ধৰক মই কওকচোন হয় হয় হয় মানে ধৰক কি কেনেকুৱা কি কি নিয়ম কৰে তাত

হয় হয় হয় হয় হয় হয় হয় মই তাকেহে মই এতিয়া কাৰ পৰা কেনেকৈ জানিম কথাটোকে জানি জানি ভাবি আছিলোঁ তাৰপৰা এতিয়া আপোনাৰ সেইটো পাই পিনি ভাল লাগিছে খালী এতিয়া আপুনি বাৰু থকা মেলাটো আমি কৰিম কিন্তু তাত যিখিনি সময় লাগে ঘূৰিবলৈ মেলিবলৈ আপুনি সেইখিনি আমাক মানে সহায় কৰিব বুলি বহুত আশা কৰিছোঁ আৰু

হয় হয় এতিয়া হেৰি আকৌ বাৰু সেইটো হেৰি হ'ব আৰু কিন্তু এতিয়া সেই দৌল দৌল উৎসৱৰ বিষয়ে মানে কি মই আপোনাক কেতিয়াবা এতিয়া হোৱালৈকে আমনি কৰিম আৰু কি দুই এটা কথা সুধি আপুনি কিন্তু মোক হেৰি নকৰিব আৰু নাম্বাৰটো আপুনিও ছেভ কৰি ৰাখিব হেৰি মই কেতিয়াবা কেতিয়াবা আপোনাক সুধিম আপুনি মোক জনাব দেই অঁ আৰু মই যোৱা আগমুহূৰ্ততো এনেকৈ ফোন কৰিম ছুপাৰত গৈ ক'ত নামিম কি কৰিম কোনফালে দি গ'লে কি হ'ব আপুনি মোক সম্পূৰ্ণ পূৰ্ণ সহযোগিতা কৰিব দেই অঁ হ' হ'ব দিয়ক তেতিয়াহ'লে ধন্যবাদ